প্ৰথমবাৰৰ বাবে মই আজি ৰান্ধিছিলোঁ ইউটিউবৰ এটা ৰেচিপি চাই পিনে তাকে অনুকৰণ কৰিছোঁ সেইটো ৰেচিপিটো হৈছে জেলী কে'ক কে'ক প্ৰথমতে আমাক যি দিছিলে ভিডিঅ'টো মতে মই গৈ আছোঁ প্ৰথমতে আমাক তাত অকণমান মইদা ল'ব কৈছিলে দুই কাপ তাৰ ওপৰত অকণমান কৰ্ণফ্ল'ৰ ল'ব কৈছিলে দুই চামুচ তাৰপিছত আমাৰ তাত চেনি সোৱাদ অনুযায়ী যেনেকৈ দিব লাগে কোনোবাই চাৰি চামুচ খায় কোনোবাই বেছি চেনি খায় ছয় চমুচো দিব পাৰে তাৰপিছত আমাৰ তাত জেলী পাউডাৰ দি পিনে অকণমান কুহুমীয়া গৰম পানী অকণমান কৰি কৰি তাত মিহলাই মিহলাই মিহলাই দিব কৈছিলে যেতিয়া গোটে বস্তুখিনি গুলি গ'ল গুল খাই গ'ল গুল খাই যোৱাৰ পাছত আমাৰ কি কৰিব কৈছিলে তাত বেকিং পাউডাৰ অকণমান দি দিব কৈছিলে বেকিং পাউডাৰ দিয়া পিছত তাত গৰম পানীখিনি আকৌ তাত দি গুলি গুলি গুলি গুলি গুলি যাতে সি ষ্টেবল হৈ অকণমান ফুলক সেইটো দিব কৈছে তাৰপিছত অকণমান দেৰী তাক এনেকৈ ইয়াত ৰুম টেম্পাৰেচাৰত থাকিব দিছিলে আধা ঘণ্টা প্ৰায় থাৰ্টি মিনিটছ বা আধা ঘণ্টা আমাৰ ত্ৰিছ মিনিটৰ সময়লৈকে আমাক সেই ৰুম টেম্পোৰেচাৰত থাকিবলৈ দিব কৈছিলে বা আমাৰ এটা অনুকূল পৰি টেম্পাৰেচাৰত মিনিমান যিটো আমাক বিছ ত্ৰিছ ডিগ্ৰী ত্ৰিছ ডিগ্ৰী ভিতৰত আমাৰ তাৰমানে সেইটো টেম্পাৰেচাৰত থাকিবলৈ দিব দিছিলে আৰু তাৰ পিছত ইয়াক একদম পূৰা দীপ ফ্ৰীজত ভৰাই দিবলৈ দিছিলে কিবা যিয়ে এটা বাচন বা কিবা কে'ক বনোৱা কিবা যদি আমাৰ ওচৰত আছে তেনেকুৱা এটাত ঢালি পিনে সেইটো তাত দীপ ফ্ৰীজত আমাৰ প্ৰায় প্ৰায় আমাৰ আধা ঘণ্টা টু চল্লিছ মিনিট এঘণ্টা হ'লে ভাল দীপ ফ্ৰীজত ভৰাই দিব দিছিলে তাৰপিছত ওলিয়াই দিয়া পিছত আমাৰ কে'ক ৰে'ডী